ৰন্ধা বঢ়া ক্ষেত্ৰত মই ভাত বঢ়াবলৈ প্ৰেচাৰ কুকাৰটো ব্যৱহাৰ কৰোঁ এলোমিনিয়ামৰটো আৰু ভাজি চব্জি দালি এইবিলাকৰ কাৰণে সদায় লোহাৰ কেৰাহী ব্যৱহাৰ কৰোঁ মই লোহাৰ কেৰাহীত ৰান্ধিয়ে ভালপাওঁ আৰু তেনেকেই মই লোহাৰ টাৱা ব্যৱহাৰ কৰোঁ আজিকালি ননষ্টিকি টাৱাটো মই ব্যৱহাৰ নকৰোঁ মই সদায় লোহাৰ বাচনেই কেৰাহী আৰু এই ব্যৱহাৰ কৰোঁ আৰু তাত ৰান্ধিলে সোৱাদো হয় বুলি পেলাই কয় চবেই ভাল সেইকাৰণে মানে মই ভালপাওঁ সেইটোত ৰান্ধি পেলাই আৰু আগতেতো আমাৰ ঘৰৰ যিহেতু বিয়া হৈ গৈ মই জইন ফেমিলিত পাইছিলোগৈ বহুত মানুহ বহুত ডাঙৰ ডাঙৰ বাচনত ৰান্ধিবলগীয়া হৈছিল ভাতৰ চৰুৱে দাঙিব নোৱাৰিছিলোঁ ইমান ডাঙৰ ভাতৰ মাৰ কাঢ়িব লাগে আগতেতো মাৰ কাঢ়ি পেলায়ে বনোৱা যায় মানে এতিয়া মানে সেইটো ডাঙৰ চচপেনত ব্যৱহাৰ কৰিছোঁ কুকাৰত নহয় আৰু সেইটো আৰু ডাঙৰ ডাঙৰ কেৰাহীতো ৰান্ধোঁ ডাঙৰ বাচনটো ৰান্ধিবলগীয়া হৈছে কাৰণ ত্ৰিছজন পঁইত্ৰিছজনৰ মানুহ কেতিয়াবা খোৱা বনাবলগীয়া হয় ঘৰত কিবা পাতিলে গতিকে তেনেকুৱাতো বনোৱা হয় আৰু এনেই কাপ প্লেট ডিছ এইবিলাকতো মোৰ আছেই মোৰ এইবিলাকত বহুত চখ গতিকে মই এইবিলাক বিভিন্ন ধৰণৰ কিনোঁ আৰু সময় অনুযায়ী সেইবিলাক তেনেকে ব্যৱহাৰ কৰোঁ আৰু এতিয়া মই পাকঘৰত বহুত বেছি বাচন উলিয়াই নলওঁ বহুত বেছি বাচন হ'লে গোটেই খেছি মেছি হৈ থাকিলে পাকঘৰটো মই বহুত বেয়া পাওঁ গতিকে মই এটা কেৰাহীতে বিভিন্ন এটা কেৰাহীতে হোৱাৰ পিছত আকৌ সেইটো ধুই পেলাই আকৌ সেইটোতে মই বনাওঁ মানে বেলেগ বেলেগ প্ৰত্যেকটোৰ কাৰণে বেলেগ বেলেগ মই কেৰাহী ব্যৱহাৰ তেনেকৈ খুব কমেই কৰোঁ এনেকুৱা আৰু কাৰণ পাকঘৰটো খেছনি হৈ থাকিলে মই বহুত বেয়া পাওঁ এতিয়া আমাৰ ছোৱালীহঁতে ৰান্ধিলে ইটোত বনাই ইফালে থয় সিফালে থয় বাচন বৰ্তন সেইটো মই বেয়া পাওঁ আৰু বেচিনত কেতিয়াও মই বাচন জমা কৰি নথওঁ যি বাচন হয় মই লগে লগে ধুই পেলাওঁ আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো ষ্টিলৰ বা ডিছবিলাক যদিও ৰাখিছোঁ কিন্তু কাঁহৰ বাচনতেই আমি খাওঁ বা আলহীকো কাঁহৰ বাচনতেই দি পেলাই ভালপাওঁ গতিকে যিমানখিনি পাৰোঁ কাঁহৰ বাচন কিনি গোটাই থৈছোঁ বাৰু মই তেনেকে আৰু হেৰিটো টেঙাৰ কাৰণে ধৰক চিচাৰ বাতি চাতিবোৰ ব্যৱহাৰ কৰোঁ তেনেকে মানে দালি চালিবিলাক সাধাৰণতে কাঁহৰ বাতিবিলাকতে কাঁহৰ বাচনবোৰ ধুবলৈ অকমান চিক্চিকিয়াকৈ চাফাকৈ ৰাখিবলে অকণমান জোৰদি ঘঁহিবলগীয়া হয় কিন্তু সেইটো ডাঙৰ কথা নহয় কিন্তু বস্তুটো ব্যৱহাৰ কৰি ভাল লাগে সেইকাৰণে ষ্টিলৰ বাচনত খোৱাটো মই বৰ এটা পচন্দ নকৰোঁ গতিকে পাকঘৰত ষ্টিলৰ থাল মই ব্যৱহাৰেই নকৰোঁ আৰু কেতিয়াবাতো এনেকুৱা সৰু সৰু ষ্টিলৰ কাঁহৰ কাঁহীতেই মই কেতিয়াবা জলপান দিওঁ লুচি ভাজি দিবলগা হ'লেও কাঁহৰ কাঁহীতেই মই দিওঁ দেখি ভাল লাগে হেৰি সময়ত এই বি বিহুৰ সময়ত জলপানটো বানবাতিত দিওঁ দেখিবলৈও ভাল লাগে তেনেকে এনেকে সেইয়াই আৰু আৰু আছে নথকা নহয় তেনেকুৱা বস্তুবোৰ কিন্তু হেৰিবিলাকো এলোমিনিয়ামৰ বা ননষ্টিকি কেৰাহী চেৰাহীও আছে কিন্তু মই বৰ এটা সুবিধাৰ যেন মোৰ নালাগে মানে লোহাৰ কেৰাহীটো যিমান হয় ভাল লাগে